অঁ যাম বুলি কৈছিলোঁ তুমি যাবা নেকি অঁ এই নাজিৰালৈ যাম বুলি কৈছিলোঁ কাইলৈ অঁ এতিয়া কোনখনত সোমালে ভাল হ'ব বাৰু অঁ অঁ অঁ বিহু কি কি ল'বলৈ আছে অঁ মোৰো আছে মোৰো আছে ল'ৰাটোলৈ ল'ব লাগিব মোজা টুপি চুৱেটাৰ এতিয়া ঠাণ্ডা দিন জানুৱাৰী পিকনিক খাবলৈ যাব লাগিব নাই তাতে অঁ তাৰে ভাবিছোঁ মোৰ চুৱেটাৰো লম মোৰ কাৰণেও লাগে চুৱেটাৰ লাগে আকৌ কাপোৰ এযোৰো ল'ব লাগিব বিহুৰ কাৰণে অঁ মাৰ কাৰণে আকৌ এই এই ভিনদেউ কাৰণেও ল'ব লাগিব কাপোৰ চবৰেই কাৰণে এতিয়া বিহু কাইলৈ বাছতে যাব লাগিব অঁ ৰাতিপুৱা অকণমান সোনকালে যাম খাই বৈ

অঁ অঁ অঁ সোমাই আহিম তেতিয়া অঁ সোনকাল হ'ব ন এই যাওঁতে যদি আমি সোনকালে যাওঁ মেজিক পালে মেজিকতে যামগৈ বাছলৈ বাছখনো বহুত টাইম লাগে নহয় যাবলৈ যিহে লাহে লাহে যায় বাছত তেনেকৈ বহুত দূৰ হয় ইমান লাহে লাহে যায় মেজিকত গ'লে সোনকালে পামগৈ

অঁ খোৱা বস্তু ল'ব লাগিব এই চিৰা নাই বনোৱা নহয় ঘৰত চিৰা আনিব লাগিব তাৰপৰা মুড়ি জলপানৰ কাৰণে কিবা কিবি বস্তু আনিব লাগিব অঁ অঁ অঁ অঁ আৰু বাকী বেলেগ কিবা বেলেগ দোকানত সোমাবা নেকি মই সেনেকুৱা বস্তু ল'বলৈ নুসোমাওঁ আৰু আৰু মোৰ এই মেচিন এটা বেয়া হৈ আছে মেচিনটো লৈ যাব লাগিব কাপোৰ চিলোৱা এমব্ৰইডাৰী অঁ এই ন এই শিমলগুৰিত আছে বুলি কৈছে তালৈ শিমলুগুৰিলৈ যাবলৈ দেৰি হ'বগৈ নি অঁ সেইটো কাৰণে অকণমান সোনকালে ওলাই গ'লে ভাল হ'ব অঁ এই কাপোৰ কাপোৰ চিলাব লাগে নে লৈ যাব লাগিব নহ'লে আমনি কৰিব নহয় অকলে থাকিবলৈ হ'লে কাপোৰ চিলোৱা মেচিনটো মোৰ লগত কোনো নাযায় আমি দুজনীয়ে যাম অঁ বেছি মানুহ হ'লে বজাৰো বেছি হয় সময়ো লাগে নহয় সেইটো কাৰণে অঁ এই এমব্ৰইডাৰী কৰিবলৈ লাগে এতিয়া বিয়া চিয়া ওলালে ৰুমালত গাৰুকভাৰ এমব্ৰইডাৰী কৰিব লাগেনে নাই এই মেচিনটো বেয়া হৈ থাকিলে দিগদাৰ হয় তাতে ইণ্টাৰ লক মাৰিব লাগে চাদৰৰ বোৱা চাদৰবিলাক যে ছাইডবিলাক ইণ্টাৰ লক মাৰি পিনে চিলাব লাগে দহি বাতিবলৈ সেইটো কাৰণে মেচিনটো লৈ যাম বহুত দিন হ'ল যাম যাম বুলি কৈ যাবপৰা নাই এতিয়া তুমি ওলাইছা যদি দুয়োজনী লগতে গ'লে ভালেই হ'ব আৰু শাক পাচলি বজাৰ কৰিব লাগে কৰিবলৈ মানে বাকীনো কেঁচা চব্জিবিলাক বেয়াই হৈ যাব আজিকালি বজাৰৰ যিহে বস্তু এদিন আনি থ'বই নোৱাৰি বেয়া হৈ যায় গেলি যায় কি বস্তু আনিবা অকল আলু দাইল তেল নিমখকেইটাৰ বাহিৰে বাকী বস্তু আনি থ'লে আগদিনা আনিলে পিছদিনা গেলি এদায়ে হয় এই সেইটো কাৰণে বাকী কেঁচা শাক পাচলি গোটাত গোটা বস্তুবিলাক পাৰিম আৰু এইবোৰ বস্তুৱে আনিব লাগিব অঁ অঁ তাৰ সেই বেলেগ বস্তুবোৰ এতিয়া আনিম বুলি ভবা নাই অঁ সেই মণিমালৰ দোকানতো সোমাব লাগিব পাহৰিছিলোঁৱে মনত পেলাই দিলা ভালেই কৰিলা তাৰে বস্তু বহুত ল'বলেই আছে বজাৰ কৰিবলৈ দোকানলৈ গ'লে দেখিলেহে মনত পৰিব এইটো ল'ব লাগে সেইটো ল'ব লাগে কম্বল এখনো ল'ব লাগিব সেই ঠাণ্ডাত এতিয়া অলপ দিগদাৰ হয় এতিয়া বিহুত আলহী দুলহী আহিব নহয় অঁ তাহাঁতক অঁ বিহুত আলহী চালহী আহিলে অলপ দিগদাৰ হয় নাই সেইটো কাৰণে অঁ গৰম দিনত ইমান চিন্তা নাই এতিয়া ঠাণ্ডা দিনত আকৌ লাগে নহয় এতিয়া ঘূৰি আহোঁতে পাৰিলোহেঁতেন নাজিয়া টাউনৰপৰা অলপ আগত এই ৰজাবুলত মাহী ঘৰ আছিলে তাত সোমাই আহোঁ ক'লে পাৰিলোঁহেঁতেনে এতিয়া সময়টোহে হয়নে নহয় এতিয়া সোমাই আহিব পাৰিম বিহু খাবলৈয়ো মাতি থৈ আহিব পাৰিম আলহীক বহুত দিন হ'ল যোৱা নাই মাতি আছিলে ভালেই হ'ব যদি সময় হয় সোমাই আহিম ন অঁ অঁ পেঁহীহঁতৰ ক'ত অঁ অঁ অঁ অঁ বেছি দেৰি নহয় আমি সোনকালে গ'লে কিন্তু আজিকালি দিনো চুটি নহয় সোনকালেই সন্ধিয়া হয় এটা কাম কৰিবা নি নহ'লে বেটেৰী এখনকে লৈ ল'বা নেকি আহিবলৈ যাবলৈয়ো ভাল হ'ব দেৰি হ'লেও চিন্তা নাই

অঁ বস্তু পাতিবোৰ আমি এতিয়া যদি বস্তুবোৰ লওঁ বাছত বা মেজিকত তুলিবলৈ মেলিবলৈ এইফালে মোৰ ল'ৰাও আছে এতিয়া তেতিয়া বস্তু আমি মানে অঁ বস্তু এতিয়া আনিবলৈ হ'লেও তেতিয়া বেটেৰীখনত তেতিয়া দাদাকো লৈ ল'ম অঁ তেতিয়া বেটেৰীখনত আনিবলৈ ভাল হ'ব নাই এতিয়া ডাইৰেক্ট ঘৰত নমাবহি আৰু অঁ সেইটো কাৰণে মই তাকে ভাবি আছোঁ মই তুমি নোযোৱা হ'লে দাদাক কৈছিলোঁ বাৰু তো হেৰি যাম ওলাবলৈ বুলি এতিয়া আমাৰ এই নবৌ এজনীও যোৱা কথা আছিলে বজাৰ কৰিবলৈ তেতিয়া তুমি নোযোৱা হ'লে তাইক লৈ তাই মানে দুদিনমানৰ পিছত যাম বুলি কৈছে অঁ ভালেই কৰিলা এতিয়া সোনকালে পিছত মানুহ বহুত হয় নহয় গম পাইছ নাই তাত অঁ বিশাল মাৰ্কেটত কিমান মানুহ হয় সোমাবলে এতিয়া বিহু ওচৰত যে অঁ সেইকাৰণে আগতীয়াকৈ অলপ গ'লে ভাল বেছি ওচৰলৈ মানুহো ভিৰ হয় বস্তুও বেছি হৈ যায় এই আকৌ আজিকালি এতিয়া বস্তু যিমানহে দাম ক'ত পাঁচশ তলত বস্তু পাবা সেইকাৰণে বজাৰ কৰিবলৈ চিন্তাই হয় আজিকালি শাক পাচলিও যিহে দাম কেনেকৈ শাক পাচলি বজাৰ কৰিব কোৱাচোন আশী টকা এশ টকা তলত বস্তু নোপোৱাই কিবা এটা কিনিবলৈ গ'লে আলু ইমান দাম চল্লিছ টকা পঞ্চল্লিছ টকা এতিয়া নতুন আলু প্ৰথমতেতো পঞ্চাছ টকা হৈছিলে এতিয়া কিমান কমিব নে কিয়ে নে মিঠাতেল

অঁ মিঠাতেল ভাল আধা লিটাৰ এটা ঘৰত খাওঁ ভাল মিঠাতেল এটা আধা লিটাৰ খাবলৈ আনিলেও এশ টকাই লয় অঁ এতিয়া অঁ সেইদিনা ৰচুন আনিবলৈ গৈছে এপোৱা ৰচুন আনিবলৈ গৈছে এই মানে ৰচুনটোহেঁত ডাঙৰ ডাঙৰ বোলে এটা ৰচুনতেই দহ টকা এটা ৰচুন তুমি এপোৱা ৰচুন উঠিবলৈ কেইটা উঠিব লাগিব এপোৱাত কিমান হ'বগৈ যিমানহে দাম এতিয়া ৰচুনটো যদি ইমান দাম হয় আমি এইবোৰ খাবলৈকে এৰিব লাগিব দেখোন অঁ যিহে দাম অঁ সাৰ দিয়া আকৌ সেইটো কাৰণে এতিয়া অকণমাণি ৰঙালাও এটা আনিবা তাতে পঞ্চাছ টকা ষাঠি টকা এসাঁজৰেই নহয় খাবলৈ কেনেকৈ বজাৰ কৰিবা বিহু আহিলে বুলি ক'লে কিবাহে লাগে আৰু এতিয়া আলহী আহিলে এতিয়া বিহু আহিলে নাপাতিলেতো নহ'ব নিজৰ বিহুটো আহিছে যেতিয়া পাতিবই লাগিব আলহী আহি অঁ অঁ অঁ অঁ ঠিক আছে বাৰু আৰু যোৱাৰ আগত ফোন এটা কৰিবা অঁ সোনকালে ৰাতিপুৱা সোনকাল ওলাবা কিন্তু অঁ অঁ ঠিক আছে